হয় কেতিয়াবা ভুলো হৈছে গোঠা আৰু চিলাই কৰোঁতে সমস্যাও হৈছে ভুলনো কি আৰু গোঠোতে কিছুমান বেয়া হৈ যায় প্ৰথম প্ৰথম কিছুমান বেয়া হৈ গৈছিলে যিটো মই খুলি মেলি আকৌ কৰিবলগীয়া হৈছিলে একেটা কামকে আকৌ যদি বেয়া হৈ সেইটো খুলি মেলি আকৌ কৰিবলগা হৈছে যিটো লাহে লাহে প্ৰেক্টিছ কৰিহে মোক পাৰফেক্ট হৈছে কেতিয়াবা চিলাই কৰোঁতেও ওলটা চিলাই ধৰক কিবা এটা ওলটা হৈ গ'ল ফলছটোকে লগালোঁ কেতিয়াবা ওলটাকে চিলাই পালোঁ সেইটোকো আকৌ খুলি কেনে আকৌ চিলাব লাগে খোলাটো চিলোৱাটোতো ভালেই খোলাটোহে অলপ দিগদাৰ হৈ যায় খুলি মেলি আকৌ চিলোৱাটো অলপ টানো হৈ পৰে সময়ো লৈ লষ্ট হয় তেনেকে আৰু লাহে লাহে প্ৰেক্টিছ কৰি কৰি এতিয়া ভুলবিলাক শুধৰাব পাৰিছোঁ নিজৰ যিটো প্ৰেক্টিচৰ ওপৰতে কথা চিলাইটো এটা প্ৰেক্টিছৰ ওপৰতে কথা যিটো আপুনি যিমানেই প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ কামবিলাক পাৰফেক্ট হ'ব মোৰ যিহেতু প্ৰথম প্ৰথম বহুতেই ভুল হৈছিলে ইটো চিলাই খোলোঁ আকৌ ইটো ভুল হৈ যায় আকৌ ইটো চিলাই খোলোঁ আকৌ ভুল হৈ যায় যেনেকে ব্লাউজটোৱে চিলালোঁ পাৰ্টটো পাৰ্ট পাৰ্টকে কাটি ইটো পাৰ্ট ইটোৰ লগত জইন কৰি পাওঁ ভুল কৰি যিটো আকৌ খুলিবলগা হয় খুলি কেনে আকৌ বেলেগ এটা পাৰ্টত লগত জইন কৰিব লাগে তেনেকে খোলা মেলা কৰি বহুত টাইম লষ্ট হৈ যায় তেনেকে কামটোত মনো নবহে আৰু একেটা কামকে যদি ভুল হৈ থাকে বাৰে বাৰে তেনেকে কামটোত মনো নবহে তো এনেকে আৰু মই মোৰ ক্ষেত্ৰততো অলপটো সমস্যা হৈছিল প্ৰথমতে এতিয়া আৰু তেনেকে সমস্যা নহয় যিটো বস্তু যিটো মোৰ এতিয়া পাৰফেক্ট হৈছে লাহে লাহে অলম'ষ্ট পাৰফেক্ট হৈ গ'ল